অঁ প্ৰণামী অঁ ভালনে তোমাৰ এই আছোঁ আৰু দিয়া ঘৰতে

অঁ মা আছেই ঘৰতে আছে ব্যস্ত আছা নেকি কথা দুটামান পাতিম বুলি ভাবিছিলোঁ এতিয়া কি কৰি আছা তুমি অঁ ময়ো একেই মই মানে কথা এটা ভাবিছিলোঁ মই বোলো লগৰ লগত পাতি চাওঁচোন কথাবোৰ ধৰা পাতিলেহে অকণমান তাৰ মানে সমস্যাবোৰ সমাধান ওলায় এই ধৰা এতিয়া গ্ৰেজুৱেশ্যন কৰিলোঁ ইমান দিন তুমিও কৰিলা এদিন হ'ল মই ভাবিছিলোঁ কিবা এটা নিজৰ ধৰা হেৰি নায়ই নিজৰ ববীয়াকে কিবা এটা আৰম্ভ কৰোঁ বুলি ভাবিছিলোঁ অঁ মই বহুত ভাবিলোঁ তাৰপাছত দেখিছোঁ আজিকালি মানুহবিলাকে গাহৰি গাহৰি ফাৰ্ম যে খুলে তেনেকে কিবা এটা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ মই বোলো তোমাৰ লগতে এবাৰ পাতি চাওঁ অঁ মানে ধৰা আজিকালি ছ'চিয়েল মেডিয়াৰ যুগ দেখিয়ে থাকোঁ ন আমি ইমান মানে ধুনীয়াকৈ মানুহবিলাকে কৰিছে মোৰ আকৌ ইমান আইডিয়া নাই বস্তুৰ ওপৰত ত' ময়ো অঁ খুচৰি খুচৰি চালোঁ কি কৰিলে ভাল হয় ধৰা এতিয়া ইমান পইচা পাতি ইমান দৰকাৰ হয় ন মানুহক বা গ্ৰেজুৱেশ্যনটো কৰিলোঁ চাকৰি বাকৰি ইমান পুটুককৈ নো ক'ত পাম ধৰা অঁ তেতিয়ালৈকে এট লীষ্ট খৰচকিটা ওলাই থাকিলেও হঁ হঁ হঁ তেতিয়া আকৌ আমি নাছিলোঁ ধৰা

অঁ মানে কোৱা হেৰি শুনা মই ভাবিছিলোঁ ধৰা আমাৰ হাততো ধৰা ইমান পইচা থকা হ'লেতো আৰু এনেকে আমি আৰম্ভ নকৰিলোৱে হয় ত' মই ভাবিছোঁ আজিকালি মানে এনেকে পুহিবলৈ ফাৰ্মৰ কাৰণে বহুত চৰকাৰে সুবিধা কৰি দিছে ন অঁ মানে লোন এটাকে লোৱা কথা ভাবিছোঁ আৰু ত' মানে প্ৰথম কম পৰ্যায়তে কমকেই ল'ম ধৰা কাৰণ ঘূৰাবও লাগিব নহয় আৰু মানে পুহিলে ধৰা এনেকৈ নহয় আৰু এটা দুটা একেবাৰে চোৱা বিশটামানেই পুহিম মানে প্ৰথমেই কাৰণ এটা যিমান কষ্ট হয় মানে হয় দানা পানী বেছি দিব লাগিব গাহৰিকেইটা কিন্তু এক পোহতে তুমি যিমান লাগি থাকিব লাগিব সেই বিশটা পোহোত সিমানেই লাগিব লাগিব এতিয়া আমি লাগিম বুলি ভাবিছোঁ তেতিয়া দুটামান সৰহে পুহোঁ

অঁ অঁ তোমালোকৰ সেইফালে ভালো হ'ব অঁ অঁ মই সেইদিনা যাওঁতে অঁ মই সেইদিনা যাওঁতে তোমালোকো সেইডোখৰ মাটি চাইছিলোঁ মানে পিছফালৰ যাওঁতে চাই গৈছিলোঁ তুমি এইবাৰ দেউতাক সুধি চাবাচোন অঁ জেগাডখৰ ভাল আছে আৰু সেইকণত ধৰা মানুহৰ মানে ধৰা অকণমান স্মেল স্মেলো নাযাবৈগে মানুহলৈ মানে মই সেইটো ভাবিছোঁ নহ'লে আকৌ ওচৰৰ মানুহে আমি যদি ধৰা সেইকনত অকণমান মাটি চাটি উঠাই লওঁ পেলাই লৈ ধৰা প্ৰথমে বাঁহেৰেই বেৰি দিলোঁ খালি তলটো খালি আমি পকা কৰি দিব লাগিব গম পাইছা নহ'লে আকৌ মানে চফা কৰিবলৈ দিগদাৰ হ'ব অকণমান হেলনীয়া কৰি আমি যদি বনাওঁ পকা পানী বা ধৰা পানী মাৰি দিলেও ধুনীয়াকৈ গুচি যাব নহ'লে সদায় চফা কৰিবলৈ সেইটো কথা মানে অঁ ময়ো শুনিছিলোঁ এই অঁ অঁ ময়ো শুনিছিলোঁ

অঁ

কাৰণ বাঁহেৰে বনালেও যাব ন এক বছৰ দুই বছৰ তিনি বছৰ যিমানখিনি যায় যিমান

এজনী আমি যদি মাইকী ধৰা মাইকী গাহৰি যদি আনো আমি কিমান পোৱালি দিয়ে বাৰু গম পোৱা নেকি বাৰটা তেৰটো দিলে ভালেই হ'ব আমাৰ অঁ প্ৰথমবাৰ প্ৰথমবাৰ কমকে দিয়ে ন'

আৰু বোলে গাহৰিৰো বহুত ভাগ আছে অঁ মানে ধৰা নহয় এইটো কথা ধৰা আমাৰ গাহৰি এটা থাকে আৰু বাহিৰৰ পৰা আফ্ৰিকান গাহৰি নেকি না মোক বা নাজানো ইমান ভালকৈ আমি সেইটো মানে ট্ৰেইনিঙত চাগে সেইখিনি শিকাই দিব আমি ট্ৰেইনিংটো লৈ ল'লে ভাল কাৰণ

অঁ সেইটোৱে না জানিব পাৰি অঁ

অঁ মোৰ এই ভেটেনাৰী ভেটেনাৰী চিনাকি ডক্টৰ এজন আছে

অঁ মই অনলাইনতেহ পাইছিলোঁ সেইকাৰণ মানে তেওঁলোকৰ পাতি লও তেনেকুৱাও কিবা তেনেকুৱা আমাৰ ভালেই হ'ব বা বেছি পালন কৰিবলে আমি কি খোৱাব লাগিব

অ' কচু চচু খায় ন সিহঁতি অঁ খালি যদি তেওঁলোক তোমালোকৰ ওচৰৰ মানুহ কিবা হেৰি কৰিব নেকি আমি যদি পুহো কাৰণ এটা দুটা

অঁ মানে ট্ৰেণিঙটো আমি কৰোঁ নকৰোঁ তেতিয়া আমি গম পাম যে এইটো কৰিলে আমাৰ লাভ হ'বনে এনেই বেলেগ ন সেইটো

অঁ সেইখন ভাল হ'ব আকৌ তেতিয়া আমি গৈ মেলি ৰখি মেলি থাকিলোঁ বুলি অকণমান দিনত গ'লোঁ অঁ ইমান চাই থাকিব নালাগে ন সিহঁতক অঁ তেতিয়া তাকেহে পাই ভালকে সেইটোকে এতিয়া ধৰা চাকৰি বাকৰি নাই সেইটোকে কৰি যদি ভালকে আমি প্ৰথমবাৰ কৰিব পাৰো তেতিয়াটো সেইটাকে আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ আৰু মই

অঁ সেইটো অঁ সেইটোত আমাৰ ধৰা চাৰিশকৈ আহিলেও আমাৰ সেইটোত আমাৰ বেছি লাভ হ'ব তেনেকে যদি হয় মানুহজনো আমি চাই লওঁ ভাল মানুহ এজন পালে

অঁ অঁ তেনেকে আমি ধৰা ছোৱালী মানুহ অকণমান দিগদাৰ হ'ব পাৰে তেনেকে যদি ৰাখি ল'ব পোৰোঁ আমাৰ কাৰণে ভাল হ'ব

সেইটো ভাল অঁ তুমি এটা কাম কৰিবা তুমি তেওঁক ফোন কৰি ডেটটোক দি তাৰিখে হয় হেৰি কৰিবা সেইদিনা মই তোমালোকৰ ঘৰলৈ যাম আৰু লগতে আমি ট্ৰেইনিংটো আগে লৈ ল'ম ঠিক আছে

অঁ অঁ অঁ অঁ তুমি সুধি মেলি মোক গধূলিলৈ ফোন এটা কৰিবা দেই ঠিক আছে দিয়া হ'ব তেতিয়াহ'লে হ'ব দিয়া